হেল্ল' এইখন গগৈদা ৰেষ্টুৰেণ্ট হয়নে হয় হয় মই মানে এটা পাৰ্টি ৰাখিব বিচাৰিছোঁ তাত টেবুল বুকিং এখন মানে পাৰ্টি ৱেৰ ডাইনিং টেবুল বুক কৰিব লাগিছে পামনে বাৰু হয় হয় অহা কাইলৈ অঁ পামনে অঁ পাম ন তই তাৰ পে' টো মানে কিমান হ'ব জনাবচোন হয় হয় পাৰ পাৰ আৱাৰ ন অঁ ঠিক আছে ঠিক আছে কিন্তু সেই মই মানে ফেমিলিৰ লগত চেলিব্ৰেট কৰিম আৰু এই পাৰ্কিঙৰ কাৰণে কিবা ব্যৱস্থা আছেনে বা ৰেষ্টুৰেণ্টখন মানে কিমান সময়ত খুলিব বা কেতিয়া বন্ধ কৰিব তাৰ কিবা আইডিয়া দিয়কচোন যিহেতু মই আগত তেনেকৈ বুকিং কৰি পোৱা নাই কওকচোন হয় হয় অঁ অঁ অঁ ৰাতি দছটাত বন্ধ কৰে ন অঁ ঠিক আছে আমি দছটাৰ আগতে আমাৰ পাৰ্টিটো শেষ কৰি উভতিম তাৰ পৰা ঠিক আছে কিমান টাইমত গৈ পাব লাগিব তাত আমি কেতিয়াৰ পৰা মানে আপোনালোকে সেইটো যাব ডেকৰেশ্যনটো ভালদৰে কৰি দিব যাতে আমি গৈ পাই তাত সকলোখিনি সুবিধা থাকে যিহেতু এটা পাৰ্টিত যিখিনি ডেক'ৰেশ্যনৰ পৰা আদি কৰি আমি খানাৰ মেনুখন দি দিম বাৰু তাৰপিছত আপোনালোকে সেইমতে সেইটো মেনুখন বনাই তাত ডেক'ৰেশ্যন কৰি দিলে হ'ব অঁ অঁ ঠিক আছে ঠিক আছে অঁ আমি ঠিক আছে তেতিয়া আমি আবেলি চাৰে তিনিটা চাৰিটাৰ ভিতৰত পাই যাম অঁ অঁ ঠিক আছে